হয় মই আৱৰ্জনাৰ পৰা বিভিন্ন ধৰণৰ বস্তু ঘৰখন সজাবৰ কাৰণে বনাই পাইছোঁ যেনেকৈ ধৰক এই আমাৰ পেলনীয় কাপোৰবোৰ যিবোৰ আমি পিছত আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইসমূহ ফটা কাপোৰেৰে আমি ভালকৈ চিলাই বা গুঁঠি আমি মজিয়াত পাৰিবৰ কাৰণে বা ভৰি মচিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ আৰু বিভিন্ন ৰঙৰ যিহেতু কাপোৰসমূহ ব্যৱহাৰ কৰি আমি খুব ধুনীয়াকৈ এখন তেনেকুৱা ভৰি মচা কাপোৰ ব্যৱহাৰ বনাব পাৰোঁ ব্যৱহাৰৰ বাবে তাৰোপৰি আজিকালি যিহেতু প্লাষ্টিকসমূহ আৱৰ্জনা হিচাপে আমাৰ পৰিৱেশত খুবেই বেছি প্ৰদূষণৰ প্ৰদূষণো কৰে গতিকে আমি সেই প্লাষ্টিকসমূহ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটল বা প্লাষ্টিক ব্যৱহাৰ কৰি আমি ফুল বনাব পাৰোঁ বা বটলসমূহ আমি খুব ধুনীয়াকৈ ৰং কৰি সেই বটলসমূহত আমি বিভিন্ন ধৰণৰ গছপুলিও লগাব পাৰোঁ যদিহে বটলটো অলপ ডাঙৰ হয় তাৰোপৰি আমাৰ যিসমূহ পেলনীয়া কাগজ থাকে যিসমূহ আমি আমাৰ স্কুল বা কলেজত ব্যৱহাৰ কৰিছোঁ আৰু পিছত ব্যৱহাৰ কৰিব নোৱাৰোঁ সেই কাগজসমূহ ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ ফুল তেনেকুৱা বনাব পাৰোঁ আৰু সেইসমূহ আমি আমাৰ ঘৰত ৱালত বা ক'ৰবাত লগাব পাৰোঁ তেনেকে ধৰণে প্লাষ্টিক কাপোৰ কাগজ এইসমূহ বস্তুৰ পৰা আমি খুব ধুনীয়াকৈ ঘৰখন সজাব পাৰোঁ